হেল্ল' হেল্ল' মই এই ডেকাগাঁৱৰ পৰা কৈছোঁ হয় হাজৰিকা হাজৰিকা হয় নহয় এই অসম উন্নয়ন ক্ষেত্ৰত কি কি পলিচীখিনি এতিয়া বৰ্তমান চলি আছে আপুনি তাৰ বিষয়ে মোক অলপমান ক'ব নেকি খেতি আঁচনি বুলিয়ে নহয় আৰু আঁচনিকেইখন জানি থ'ব পাৰিলে ভাল এতিয়া বিশেষকৈ অৰুণোদয় আঁচনি এখনো আছে বাৰু হাজৰিকাদা এটা কথা কওকচোন এই মানে অবিবাহিতা যিখিনি ছোৱালী আছে সেইখিনিৰ কাৰণে কিবা আঁচনি আহিছেনি নতুনকৈ বাৰু হ'ব হ'ব হ'ব মই আপোনাক লগ কৰি বা ঘৰত কথাখিনি বিতংভাৱে ভাৱিলে গৈ আছোঁ আপুনি ঘৰত খন্তেক ৰওক